পৰ্যটনে মোৰ অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক নিয়োগৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে যেনেদৰে এতিয়া মোৰ অঞ্চলত পৰ্যটনৰ সৈতে স্থানীয় লোকসকল বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে যেনে কিছু লোক আছে যান বাহন অৰ্থাৎ যাতায়াতৰ ক্ষেত্ৰত যিসকলে পৰ্যটকসমূহক বিভিন্ন ঠাইৰ ভ্ৰমণত সহায় কৰে ইঠাইৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ যাবৰ বাবে তেওঁলোকৰ যিবোৰ বাহন সেই বাহনত তেওঁলোকক যাতায়াতৰ সুবিধা প্ৰদান কৰে লগতে বিভিন্ন ধৰণৰ যুৱক যুৱতীসকলে ৰেষ্টুৰেণ্ট অৰ্থাৎ হোটেলৰ ব্যৱস্থা কৰে য'ত তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য আহাৰ প্ৰস্তুত কৰি পৰ্যটকসকলক খুৱায় তাৰ লগতে তেওঁ আমাৰ যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ জাতীয় সাজপাৰ লগতে জাতীয় সংস্কৃতিসমূহ প্ৰদৰ্শন কৰিবলৈ এক সুবিধা প্ৰদা পাইছে পৰ্যটকসকল যেতিয়া আহে অঞ্চলৰ যুৱক যুৱতীসকল খুবেই ব্যস্ত হৈ পৰে তেওঁলোক ব্যস্ত হৈ পৰে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ ভাষা তে বিভিন্ন ধৰণৰ কলাকৃতিৰ প্ৰদৰ্শনৰ বাবে যাতায়াতৰ ব্যৱস্থাৰ বাবে যিসকলে বাহনৰ ব্যৱস্থা কৰিছে ঠিক সেইদৰে বিভিন্নজনে বিভিন্ন কামত নিয়োগ হৈ খুবেই আনন্দিত হৈ আছে তেওঁলোকে পৰ্যটনৰ ফালৰ পৰা বহুতো উপকৃত হোৱা দেখা গৈছে